ব্যৱসায় কৰিবলৈ হ'লে অধিক মূলধন খটাবও নোৱাৰোঁ গতিকে কম মূলধনতে অধিক উৎপাদন কৰিবৰ বাবে চাওঁ এখন তাঁত তাঁত লগাবলৈ হ'লে টচ মুগাৰ তাঁতখন লগাবলৈ হ'লে কাপোৰ ব'লে মানে টচ মুগাখনত বেছি পইচা পোৱা যায় আৰু এই পকোৱা সূতা ঊলৰবিলাকত অলপ দাম কম হয় হ'লেও নিজৰ ঘৰ গোটেই ঘৰখনৰ কামখিনি কৰিও কোনো ম সময় অপ অ অমূল্যকৈ পাৰ নকৰি তাঁতখন ব'লে ধুনীয়াকৈ ব্যৱসায়টো চলি থাকিব পাৰি তাঁতখন ব'লে মানে পইচা পাতিও হাতত থাকে ব্যৱসায় আৰম্ সেই ক্ষুদ্ৰভাৱেই ব্যৱসায় আৰম্ভ কৰি বৃহৎ ব্যৱসায় আৰম্ভ কৰিছে মানুহে তেনেদৰেই কৰি গৈ আছে আমিও তেনেদৰে কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ কি কিমান উপকৃত হ'ব পাৰোঁ নাজানো কিন্তু সৰু স সৰুকৈ হ'লেও অকণমান ব্যৱসায় চলাই আছোঁ ভৱিষ্যতে ডাঙৰ হ'ব বুলি আশা ৰাখিছোঁ আশা ৰাখিছোঁ নিজৰ ওপৰতে বিশ্বাস ৰাখিছোঁ অধিক পইচা হ'ল পইচা খটাবলৈ নোৱাৰোঁ কাৰণ অধিক পইচাও নাই হাতত কম খৰচতে কমকৈ ব্যৱসায় আৰম্ভ কৰি গৈ আছোঁ আৰু